এটা কথা চাবলৈ গ'লে এক্সুৱেলী মই মাছ ধৰোঁ আৰু মই মাছ ধৰি মোৰ এক্সুৱেলি মই জীৱিকাও কৰোঁ আৰু মাছ এক্সুৱেলি মই ধৰোঁ কেতিয়াবা ধৰক যেতিয়া ধৰক পানী কমি যায় তেতিয়া মই ধৰক বৰশী বাওঁ তেনেকৈ ধৰক যেতিয়া মাছৰ উজান হয় তেতিয়া আমি জাল পাতোঁ ফাঁচি জাল পাতোঁ তাৰপিছত ধৰক আপোনাৰ খেৱালি জালো হেৰি কৰোঁ বা ঢেঁকী জালো আমি কৰোঁ যেতিয়া আমি মানে ধৰক বৰশী বাওঁ যেতিয়া পানী কমি যায় তেতিয়া আমি জাল মাৰিব নোৱাৰোঁ এক্সোৱেলি মানে ধৰক নদীত আমাৰ জেং দিয়া হয় জেং দিলে যেতিয়া আমি পানীটো কমি থাকে তেতিয়া যদি আমি জেং মাৰোঁ মানে জাল মাৰোঁ খেৱালি জাল তেতিয়া ধৰক আমাৰ যিবিলাক আপোনাৰ ডাল গছপাত সেইবিলাক দি থোৱাই ফচি যায় এক্সুৱেলি সেইটো কাৰণে আমি মানে আমি কি কৰোঁ বৰশী বাওঁ বৰশী বালে তেনেকৈ ধৰক আমি বৰশী বাওঁ আপোনাৰ কে কেতিয়াবা কেঁচু দি বাওঁ কাৰণ কেঁচুটো জানেই সেইটো পৰম্পৰা এটা আমাৰ টোপ আৰু ধৰক বৰলৰ টোপ ধৰক আমাৰ আটা দি বাওঁ তেনেকৈ ধৰক আমি মাছ ধৰোঁ বৰশী কথালৈ আপোনাক মই ভালকৈ মানে আপোনালোকক বুজাই দিছোঁ যে আমি যেতিয়া বৰশী দি ধৰোঁ ধৰক কেতিয়াবা যেতিয়া পুঠি মাছ হওক পুঠি মাছে আপোনাৰ ধৰক আপোনাৰ কেঁচু কমকৈ খায় কিন্তু আটা টোপটো খায় বৰলৰ টোপো খায় কমকৈ খায় কিন্তু আটা টোপটো বেছিকৈ খায় যেতিয়া শিঙৰা মাছ হওক বা শিঙৰ মাছে আপোনাৰ ধৰক হেৰিও খায় আটা টোপো খায় আৰু তেনেকৈ ধৰক এই আটা টোপে আপোনাৰ দুটা মাছেই ভালকৈ ধৰিব পৰা হয় আপোনাৰ শিঙৰা মাছ আৰু আপোনাৰ হেৰি পুঠি মাছ বা কেতিয়াবা চেনি পুঠিও আহি যায় ঠিক আছে আৰু তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা ধৰক আমি যেতিয়া কেঁচু দিওঁ কেঁচু দিলে আপোনাৰ ধৰক কিছুমান আপোনাৰ চেনি পুঠি আহে বা পাভ মাছ আহে পাভ মাছে আকৌ আপোনাৰ কেঁচুটো খাই খুব ভাল পায় আৰু ধৰক বৰলৰ টোপো খাই ভাল পায় যদিও আৰু এটা মাছে বেছি বৰলৰ টোপ বা কন্দুটোপ খাই ভাল পায় সেইটো হৈছে আপোনাৰ ধৰক কান্দুলি মাছ তেনেকৈ আমি মানে ধৰক মিচিং হিচাপে আমি প্ৰতিটো টোপ লৈ যাওঁ প্ৰতিটো টোপ লৈ মেলি তেনেকৈ আমি মাছ ধৰোঁ বৰশী বাই বিভিন্ন ধৰণৰ আপোনাৰ প্ৰতিটো মাছ আহে ভাল লাগে তেনেকৈ মাছ ধৰি আনো ঘৰত খাওঁ কেতিয়াবা ডাঙৰ মাছ যদি আপোনাৰ ব্ৰইলাৰ পেটু দিওঁ বা বোন্দা কেঁচু দিওঁ তেনেকুৱাত আপোনাৰ বৰালি মাছো আপোনাৰ দছ কেজি পোন্ধৰ কেজি বা মিনিমাম ওঠৰ কেজিলৈকে ধৰিছোঁ তেনেকৈ তেনেকৈ ধৰক আমাৰ নিজৰ জীৱিকাও আছে আৰু ধৰক এতিয়া মই আপোনাক এটা কথা কৈছোঁ আমি বান্ধ মাৰোঁ কেতিয়াবা নদীত নদীত এক্সুৱেলী বান্ধ মাৰিলে আপোনাৰ তেতিয়া আমি বান বান আপোনাৰ ধৰক এনেকে হিচাপত থাকে বানবিলাক ধৰক যেনেকে আমি নদীৰ ভিতৰত আমি নেট দিওঁ বা পুখুৰীৰ চাইডত আমি যেনেকে নেট দিওঁ তেনেকে বান মাৰিলে আমি বান মাৰোঁ এক্সোৱেলি বান মাৰিলে মানে এটা যিটো জাঁজ বুলি কয় তাত আপোনাৰ নদীৰ মাজত আপোনাৰ ডাল পাত চব আপোনাৰ জেং জেঙীয়া এইবোৰ চব মানে মাজত দি থোৱা হয় তেনেকে আমি হেৰি মাৰোঁ বান্ধ মাৰোঁ আৰু যেতিয়া বান্ধ মাৰোঁ ধৰক আমি অকলে বান্ধ মাৰিব নোৱাৰোঁ আমি গোটেই ঘৰৰ ওচৰৰ যিভাগ সমাজ লৈ মেলি এটা আমি ডাঙৰ ডাঙৰ বান্ধ মাৰোঁ তাত আপোনাৰ বহুত মাছ সোমাই থাকে তাত আমি সৰুৰ পৰা ডাঙৰ মাছলৈকে আপুনি বৰালি হওক পাভ হওক মিৰিকা হওক কেতিয়াবা আমি ৰৌ পাই যাওঁ ডাঙৰ ডাঙৰ ৰৌ পাই যাওঁ তেনেকৈ আমি মাছ ধৰোঁ মানে সেইটো হিচাপে সেইটো হিচাপে আমি এনেকৈ ধৰোঁ সেইটো আমি বান্ধ মৰা বুলি কয় আৰু আপোনাৰ এতিয়া খেৱালিৰ কথা কৈছোঁ খেৱালি আমি যেতিয়া মাৰোঁ সেইটো আমি বানপানী যেতিয়া মাছৰ উজান উঠে আমি তেতিয়া বান্ধ মাৰোঁ হেৰি খেৱালি মাৰোঁ তেতিয়া মাছ আমাৰ মানে অসমত মাছ আমাৰ যেতিয়া পানী যেতিয়া হয় তেতিয়া আমাৰ মাছৰ উজান উঠে বুলি কয় তেতিয়া আমি খেৱলি মাৰোঁ তেতিয়া আমি ধৰক বৰশী টোপালেও আমাৰ মাছ নাহে তেতিয়া আমি খেৱালি মাৰিলেহে আমাৰ মাছ আহে তেনেকৈ আমি খেৱালি মাৰোঁ খেৱালি মাৰিলে বিভিন্ন ধৰণৰ আপোনাৰ নতুন পানীৰ পৰা মাছ উঠি আহে বা ফিছাৰীৰ পৰা মাছ উঠিহে বা নদীৰ পৰা মাছ উঠি আহে তেনেকৈ আমি ধৰোঁ সেইটো কথা আৰু আপোনাৰ ধৰক এইটো কি বুলি কয় ফাঁচি জাল পাতোঁ পানী উঠিলেও আমি ফাঁচি জাল পাতোঁ ফাঁচি জালত আপোনাৰ কুঁচিয়া লাগে কেতিয়াবা সাপো লাগে বাৰু কেতিয়াবা ধৰক আপোনাৰ ভাল আপোনাৰ নদী পৰা উটি যদি আহে ধৰক আপোনাৰ নলাৰ পৰা যদি কিছুমান মাছ আহে এনেকৈ উজানত তেতিয়া ধৰক আপোনাৰ মাগুৰ মাছ লাগে বা শিঙি মাছ লাগে ভেকুলীও লাগে তেনেকুৱা কথা আৰু ইমানখিনি যেতিয়া কথা ক'লোৱে আৰু এটা কথা কৈ দিছোঁ কাৰণ আমাৰ মাছ মৰাই আমাৰ জীৱিকা আৰু তেনেকৈ আমি ধৰক ব্যৱসায় কৰোঁ সেই ব্যৱসায়ৰ পৰাই আমি চলি আছোঁ কুচিয়াও ধৰোঁ কেতিয়াবা যিটো আপোনাৰ এটা জোঙা হেৰি থাকে তেনেকৈ আমি কুঁচিয়াও ধৰোঁ আৰু কুঁচিয়া ধৰি ধৰি আমি তেনেকৈ ধৰক মাছ ধৰি ধৰি আমি তেনেকৈ জীৱিকা কৰি মেলি আপোনাৰ নিজৰ ঘৰখন আমি তেনেকৈ চলি থকা হৈছে বৰ্তমান সেইটো হিচাপত আমি তেনেকৈ কাম কৰোঁ বাকীতো সব ঠিকেই আছে কৰি আছোঁ আৰু মাছ ধৰা এক্সুৱেলি মাছ সবেই ধৰিব লাগে মাছ ধৰিলে সব বহুতৰে মানে এটা মাছ কোনোবাই খাওক নাখাওক সেইটো নাজানো মাছ ধৰা এটা ফূৰ্তি মাছ ধৰি ভাল লাগে ক'ৰবাত যদি সৰু মাছটাও যদি ক'ৰবাত নদীত উপঙি থাকে তেনেকৈ কিছুমান মানুহ জপিয়াই গুচিও যায় মাছটো ধৰিবলৈ সেইটোৱে মানে এটা মানুহৰ এটা ফূৰ্তি এটা মাছ ধৰা ঠিক আছে